একো কৰা নাই এনেই আছোঁ কওকচোন

হয় অহা দেওবাৰে অহা দেওবাৰে যাব পাৰিম

অঁ তিনিআলিলৈকে ওলাই আহিব পাৰিম মই হয় দামটো কিমান হ'ব গাড়ীখনৰ

হয়

হয় ঠিক আছে বাৰশ অলপ দামটো অলপ কম কৰিব হয় কোন কোন যাব লগত

ঠিক আছে হ'ব বাৰু যদি অসুবিধা হয় যদি অসুবিধা হয় মই আগতীয়াকৈ কৈ দিম হ'ব ঠিক আছে